মই প্ৰথমতে গোঠা আৰু চিলাই কৰা এইবিলাক কামৰ প্ৰতি আগ্ৰহী হ'লো আচলতে আমাৰ মায়ে প্ৰথমতে প্ৰথমতে আমাৰ মই সৰু হৈ থাকোঁতে আমাৰ মায়ে চিলাই কৰিছিলে ঊল গাঠিছিলে এম্ব্ৰইডাৰী কৰিছিলে এইবিলাক গাৰু বনাইছিলে আচলতে মাহঁতৰ পৰা মই চাই চাই মানে কামটোৰ প্ৰতি মোৰ কিবা এটা আগ্ৰহ হ'ল যে মায়ে মায়েনো কেনেকৈ ইমানবিলাক কাম এম্ব্ৰইডাৰী কৰি থাকে চিলাই কৰি থাকে ত' মই মোৰ মানে মন আছিলে মই নিজে এম্ব্ৰইডাৰী চিলাই এইবিলাক কৰি মই নিজে ৰুমাল তাৰপিছত গাৰু কভাৰ এইবোৰ বনাবলৈ মোৰো মন আছিলে মই সৰু সৰু হৈ থাকোঁতে মানে মই ছিক্স ছেভেনত পঢ়ি থাকোঁতে মাৰ মোৰ মাৰ পৰা মাক মই মাক মই শিকাই দিবলৈ কৈছিলোঁ মায়ে পঢ়ি আছোঁ কাৰণে বহু কাম মোক শিকাই দিয়া নাছিলে তই এতিয়া পঢ়ি আছ এইবোৰ শিকিব নালাগে এইবোৰ কৰিলে তোৰ কৰি থাকিবলৈ মন যাব সেইকাৰণে মোক শিকাই দিয়া নাছিলে তাৰপিছত মই যেতিয়া ডাঙৰ হৈ আহিলোঁ তেতিয়া মই মেট্ৰিক দি পিনি মেট্ৰিক দিয়াৰ পিছত যেতিয়া বন্ধ পাইছিলোঁ তেতিয়া মাক ক'লোঁ যে মা মইতো এতিয়া মেট্ৰিক দিলোঁ মেট্ৰিক দিয়াৰ পিছত মোক শিকাই দিয়া বুলি কৈছিলোঁ ত' মায়ে তেতিয়া শিকাই দিলে মোক চিলাই তাৰপিছত ঊল গোঠা এইবিলাক কাম সেইবিলাক কাম শিকাই দিলে তাৰপিছত মই নিজেই চুৱেটাৰ এটা গুঠিছিলোঁ গুঠি মানে প্ৰথম চুৱেটাৰটো যেতিয়া গুঠিছিলোঁ তাৰপিছত মোৰ বহুত ভাল লাগিছিলে আও মইনো ইমান ধুনীয়া চুৱেটাৰটো গুঠিব পাৰিলোঁ তাৰপিছত মোৰ লাহে লাহে কামটোৰ প্ৰতি আগ্ৰহ মানে নিজে যেতিয়া কামটো কৰি পিন্ধি চুৱেটাৰটো পিন্ধিছোঁ নতুন নিজেই মানে কিমান সুখী হ'ব পাৰিছোঁ সেইকাৰণে তাৰপিছত মই চুৱেটাৰ আৰু ৰুমাল আকৌ টুপি সেইবিলাক ঊলেৰে গুঠিব পাৰিছিলোঁ গুঠিছিলোঁ তাৰপিছত মোৰ ভাইটি এটা আছিলে ভাইটিটোকো মই চুৱেটাৰ এটা আকৌ টুপি এটা গুঠি দিছিলোঁ তাৰপিছত আৰু চিলাই শিকা বুলি ক'বলৈ গ'লে মই মাৰ পৰাও শিকিছিলোঁ তাৰপিছত ইউটিউবৰ পৰা আচলতে ইউটিউবৰ পৰা চাই মই বেছিখিনি কাম শিকিছিলোঁ বুলি ক'ব পাৰি চিলাই কামবিলাক পথ এতিয়াতো এতিয়া মই বহুতখিনি এম্ব্ৰইডাৰী তাৰপিছত চিলাই কামেই জানো প্ৰথমতে মাৰ পৰা শিকিছিলোঁ যদিও শেষত ইউটিউবৰ পৰা চাই চাই চাই চাই মানে বহুতখিনিয়ে মই পৰা হৈ গ'লোঁ চিলাই কাম তাৰপিছত মই এম্ব্ৰইডাৰী এম্ব্ৰইডাৰী কৰি পিনি কৰি মই ৰুমাল তাৰপিছত গাৰু কভাৰ এইবিলাক কৰিছিলোঁ কৰি পিনি লাহে লাহে মই যেতিয়া মেট্ৰিক দি পিনি মেট্ৰিক দি হাই ছেকেণ্ডৰী পাছ কৰিছিলোঁ তেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰি মই বন্ধ পাইছিলোঁ ন যেতিয়া মই বন্ধ পোৱা সময়খিনিত আজৰি সময় আছিলে তেতিয়া মোৰ তেতিয়া মই এম্ব্ৰইডাৰী মানে বহুতখিনিয়ে পাৰি গ'লোঁ কৰিবলৈ চিলাই কাম বহুতখিনিয়ে পাৰিলোঁ কৰিবলৈ তেতিয়া মই ৰুমাল গাৰু কভাৰ তাৰপিছত বিছনা চাদৰ এইবিলাক বনাইছিলোঁ বনাই বনাই মানে বহুতখিনিয়ে পৰা হৈ গ'লোঁ তাৰপিছত মই আকৌ ওচৰৰ দুই এজনী খুড়ী নবৌহঁতেও মোক বনাবলৈ দিছিলে তেওঁলোকে গাৰু কভাৰ তাৰপিছত বিচনা চাদৰ ৰুমালৰ কাপোৰ মোক দিয়ে মোক মানে সব বস্তু যোগাৰ কৰি দিয়ে তেতিয়াতো মোৰ ওচৰত পইচা নাছিলে নহ্ মই ক'ৰ পৰা কিনি ল'ম সেইকাৰণে নবৌহঁতে সব বস্তু যোগাৰ কৰি দিয়ে মোক তাৰপিছত মই বনাই দিওঁ বনাই দিয়া হৈ কিবা এটা পইচা লৈছিলোঁ আৰু তাৰপিছত কামটো মানে কৰি মই বহুতখিনিয়ে সুখী হৈ গৈছিলোঁ কামটো কৰি চিলাই তাৰপিছত ঊল গুঠা কামটো মই কৰিছিলোঁ তথাপিও চিলাই কামটোৰ প্ৰতি মই বেছি আগ্ৰহী আছিলোঁ চিলাই মানে মায়ে মায়ে আচলতে চিলাই ঊল গুঠা এইবোৰ কাম কৰিছিলে নহ্ ত' মাৰ কোনোবা এটা গুণ মানে এই গুণটো মোৰ মোৰ মোৰ ইয়ালৈ আহিলে ত' মই চিলাই প্ৰতি সেইকাৰণে চাগে ইমান আজি আগ্ৰহী তাৰপিছত মই চিলাই আৰু ঊল গুঠা এইবোৰ কাম আজৰি সময়ত কৰিছিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কলেজত যেতিয়া নাম লগালোঁ তেতিয়া হোষ্টেলত থাকি লৈছিলোঁ হোষ্টেলত থকা সময়খিনিত কলেজলৈ যাওঁ আহোঁ আহি পিনি অকণমান পঢ়োঁ তাৰপিছত যেতিয়া মই হোষ্টেলত আজৰি সময় পাওঁ তেতিয়াই কাপোৰ এমব্ৰইডাৰী কৰিছিলোঁ আৰু চিলাই কৰিছিলোঁ এম্ব্ৰইডাৰী চিলাই কৰিছিলোঁ এইবিলাক লাহে লাহে মই অৰ্ডাৰ ল'ব পৰা হ'লোঁ মই ফেচবুক তাৰপিছত ইনষ্টাগ্ৰামত পেজ খুলি ল'লোঁ ৰাগিনী ক্ৰিয়েশ্য়ন বুলি তাত মই চিলাই তাত মই ৰাগিনী ক্ৰিয়েশ্যন বুলি এটা ফেচবুক আৰু ইনষ্টাগ্ৰামত পেজ খুলি ল'লোঁ তাত মই এম্ব্ৰইডাৰী কৰা মেখেলা চাদৰ তাৰপিছত ৰুমাল গাৰু কভাৰ আৰু বিছনা চাদৰ এইবিলাক অৰ্ডাৰ লৈছিলোঁ তাৰপিছত বা মানুহবিলাকেও মোৰ কামত বহুতে সঁহাৰি জনাইছিলে ফেচবুক ইনষ্ট্ৰাগ্ৰামত মোক বহুতে অৰ্ডাৰ কৰিবলৈ ল'লে তাৰপিছত মই হোষ্টেলত থকা আজৰি সময়খিনিত মেখেলা চাদৰ এম্ব্ৰদাৰী কৰিছিলোঁ আৰু গাৰু কভাৰ ৰুমাল এইবিলাক অৰ্ডাৰ লৈছিলোঁ লাহে লাহে অৰ্ডাৰ লৈ মই সেইবিলাক সময়মতে কুৰীয়াৰ যোগে পঠাই দিছিলোঁ তাৰপিছত এম্ব্ৰইডাৰী মেখেলা চাদৰবিলাক কৰোঁতে আচলতে বহুখিনি সময় লাগে তেতিয়া মই যিহেতু কলেজত পঢ়ি আছিলোঁ নহ্ কলেজৰ হোম এছাইনমেণ্ট ছেমিনাৰ এইবিলাকতো থাকেই তাৰপিছত এক্সামটো পাইহি ত' মই ইমান ভালকৈ সেইটো কামত সময় দিব পৰা নাছিলোঁ তাৰপিছত যেতিয়া মোক বি এ পঢ়ি শেষ হ'ল তাৰপিছত মই ঘৰতে আৰু এম এ পঢ়িবলৈওতো ঘৰত ইমানখিনি পইচা পাতি নাই নহ্ ত' মাহঁতে কিমান পইচা দিব মোক পঢ়া ক্ষেত্ৰতে ত' বি এতে মোৰ পঢ়া জীৱন সামৰ সামৰা নিচিনা হ'ল তাৰপিছত তাৰপিছত মই নিজৰ খৰচবিলাক নিজে উলিয়াবলৈ মাহঁতকনো ডাঙৰ হৈ আহিছোঁ কিমান পইচা পাতি খুজি থাকিম ইফালে গ'লে সিফালে গ'লে প্ৰত্যেকটো ক্ষেত্ৰতে মাক খুজি থাকিবলৈ বয়স বাঢ়ি অহাৰ লগে লগে লাজ লাগে নহ্ ত' মই নিজেই আৰু অৰ্ডাৰ ল'বলৈ ল'লোঁ তেতিয়াতো মোৰ পঢ়া পাতি খৰচ এইবিলাকতো নাছিলে অনলি মই অকল সেইটো কামত চিলাই এম্ব্ৰইডাৰী কামত বেছিকৈ সময় দিব পৰা হৈছিলোঁ আগতে পঢ়া বা কিবা কিবি সমস্যাবিলাক আছিলে ত' এতিয়া মোৰ মোৰ এতিয়া মোৰ পঢ়াত সময় দিব নালাগে সেইকাৰণে মই চিলাই এম্ব্ৰইডাৰী এইবিলাক কৰিবলৈ বহুখিনিয়ে সময় পাইছিলোঁ ঘৰৰ কাম বনবিলাক সময়মতে কৰি পিনি চিলাই তাৰপিছত এমব্ৰইডাৰী এইবিলাক কামতে সময় দিছিলোঁ তাৰপিছত ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকতো মোৰ ভিডিঅ'বোৰ ভাইৰেল হ'বলৈ ধৰিলে মোৰ মেখেলা চাদৰ তাৰপিছত ৰুমাল গাৰু কভাৰ এইবিলাক ভিডিঅ' ভাইৰেল হ'ব ধৰিলে ত' মোক বহুতে ফেচবুক ইনষ্টাগ্ৰামৰ জৰিয়তে অৰ্ডাৰ কৰিবলৈ ধৰিলে তাৰপিছত তাৰপিছত মই বহুত অৰ্ডাৰ বহুত বেছি অৰ্ডাৰ ল'বলৈ যিহেতু এদিনত কমেও দছটা পোন্ধৰটা মেখেলা চাদৰ বা ৰুমাল গাৰু কভাৰ এইবিলাকৰ অৰ্ডাৰ আহে ত' মই অকলে মানে এইবিলাক কাম ইমান কৰিব পৰা নাছিলোঁ নহ্ মানুহবিলাককতো মই এসপ্তাহ এসপ্তাহ পোন্ধৰ দিন এনেকুৱা ভিতৰতে কুৰীয়াৰ যোগে পঠিয়াব লাগে ত' মই অকলে ইমানখিনি কাম কৰিব পৰা নাছিলোঁ তাৰপিছত মোৰ ঘৰৰ ওচৰৰ ভণ্টি কেইজনীমান সিহঁতে পঢ়ি নাইন টেন এজনীয়ে হাই ছেকেণ্ডেৰী এইবিলাক পঢ়ি আছিলে ত' মই কওঁ সিহঁতক আজৰি সময়খিনিত মোৰ ওচলৈকে আহিবিচোন মোক কামত সহায় কৰি দিবি তাৰপিছত মই সিহঁতক চিলাই কৰা শিকাই দিলোঁ তাৰপিছত সিহঁতিও মোৰ লগত মেখেলা চাদৰ ৰুমাল গাৰু কভাৰ সেইবিলাক বনাবলৈ ল'লে এতিয়া মই বহুখিনিয়ে সুখী হ'ব সুখী ক'বলৈ গ'লে যিহেতু মই মোৰ বয়সৰ ছোৱালী আচলতে বেলেগৰ ঘৰৰ বোৱাৰী হৈ ল'ৰা ছোৱালীৰ মাক হৈ আছে ত' এইটো বয়সত মই নিজেই স্বাৱলম্বী হ'বলৈ হৈছোঁ স্বাৱলম্বী হ'ব স্বাৱলম্বী হৈছোঁ ত' মই নিজে বহুখিনিয়ে গৌৰৱ কৰোঁ মোৰ আচলতে এই নিজেই মই ইমানখিনি স্বাৱলম্বী হোৱাৰ আঁৰ আঁৰত মোৰ মা আৰু দেউতা তেওঁলোক নথকা হ'লে আজিলৈকে মই ইমানখিনি কামত আগবাঢ়িব নোৱাৰিলেহেঁতেন ত' মোৰ চিলাই ত' মোৰ চিলাই তাৰপিছত এইবিলাক কামত কাম কৰি যিহেতু আচলতে মেখেলা চাদৰ এইবিলাক কৰোঁতে বহুত সময় লাগে চিলাই এম্ব্ৰইডাৰী এইবিলাক কৰোঁতে বহুত সময় লাগে সেয়েহে মই বহুতখিনি কষ্টও হয় আচলতে এইবিলাক কৰোঁতে ত' মই আচলতে কামটো যিহেতু মই ভাল পাওঁ সেইকাৰণে মোৰ কাৰণে ইমান কষ্ট নহয় বাৰু তথাপিও যিহেতু ওচৰৰ ভণ্টিকেইজনীয়েও মোক সহায় কৰি দিয়ে ত' আছোঁ আৰু এনেকেই চলি আচলতে মোৰ ভৱিষ্যতেও বহুখিনিয়ে সপোন আছে এতিয়ালৈকে মই বহুত কাপোৰৰে অসমৰ গোলাঘাট ডিব্ৰুগড় যোৰহাট তাৰপিছত শিৱসাগৰ এইবিলাক বহুত ঠাইলৈ অৰ্ডাৰ পঠিয়াও তেওঁলোকেও মোৰ কাপোৰবিলাক পচন্দ কৰে ত' তেওঁলোকলৈ মই কুৰিয়াৰ যোগে অৰ্ডাৰবোৰ পঠিয়াওঁ আচলতে মই বহুতখিনিয়ে সফল হৈছোঁ বৰ্তমান সময়লৈকে মই মই এটা মোবাইল আঠ হেজাৰ টকা দি ল'ব পাৰিলোঁ মই ব্যৱসায় কৰি পিনি এনেদৰে ব্যৱসায় কৰি পিনি তাৰপিছত মই আৰু স্কুটি এখন বৰ্তমান ইনষ্টলমেণ্টত লৈছোঁ প্ৰথমতে ডাউন পে'মেণ্ট পাঁচ হাজাৰ পঞ্চাছ হাজাৰ টকা দিছিলোঁ দি পিনি এতিয়া মাহেকত তিনি হাজাৰকৈ ডেৰ বছৰ কাৰণে ত' মই বৰ্তমান সময়ত মানে মই এই চিলাই এম্ব্ৰইডাৰী এইবিলাক ব্যৱসায় কৰি মই বহুতখিনিয়ে সফল হৈছোঁ মই বৰ্তমান যিহেতু ঘৰতে চিলাই কৰি পিনি ঘৰতে চিলাই কৰোঁ ন ত' মোৰ অলপ কষ্ট হয় সেইকাৰণে মই মোৰ মানে সপোন আছে এখন দোকান খোলাৰ সেই দোকান খোল খনত মোৰ ডিজাইনৰ মই নিজেই ডিজাইন কৰা বস্তুবিলাক কাপোৰবিলাক গাৰু কভাৰবিলাক নিজে ডিজাইন কৰা কাপোৰবিলাক মোৰ মানে মন আছে বিকিবলৈ বহুতখিনিয়ে মন আছে ত' মই পাৰোঁনে নোৱাৰো নাজানো কিন্তু মানে মোৰ মনত বহুতখিনি আশা আছে চিলাই বাৰু এই কামবিলাকক লৈ আৰু মই এই কামবিলাক চিলাই এই বোৱা কটা এইবিলাক কাম কৰি মই নিজেতো আজি ইমানখিনি সফল হৈছোঁৱে লগতে মোৰ মোক সহায় কৰি দিয়া মোৰ ভণ্টিকেইজনীও ভণ্টিকেইজনীকো মই সংস্থাপন এটা যে দিব পাৰিছোঁ আচলতে এইখিনিয়ে মোৰ কাৰণে বহুত গৌৰৱৰ কথা মই সৰুতে মই আচলতে আজি ইমানখিনি কৰিব পৰাৰ আঁৰতেই আচলতে মোৰ মা তেওঁ যদি মোক সেইখিনি কাম সহায় কৰি নিদিলেহেঁতেন মোক ইমানখিনি ক্ষেত্ৰত সহায় কৰি নিদিয়া হ'লে মোকতো চিলাই তেওঁৱেতো শিকালে নহ্ মোক ইমানখিনি সহায় নকৰা হ'লে চাগে মই আজি ইমানখিনি সফল হ'ব নোৱাৰিলোঁহেঁতেন আৰু ভৱিষ্যতে মোৰ সপোন আছে এগৰাকী ভাল ডিজাইনাৰ হোৱাৰ হোৱাৰ কিন্তু পাৰোঁনে নোৱাৰোঁ নাজানো যিহেতু ময়ো এই ডিজাইনাৰ হ'বলৈতো সাধাৰণ কথা নহয় নহ্ ময়ো শিকিব লাগিব বেলেগৰ পৰা ত' মই পাৰোনে নোৱাৰোঁ নাজানো কিন্তু মোৰ মানে মনৰ বহুত আশা যে মই এগৰাকী ভাল ডিজাইনাৰ হোৱাৰ সৰুতে যেতিয়া স্কুলত কলেজত স্কুলত পঢ়ি আছিলোঁ তেতিয়া স্কুলৰ বাইদেউহঁতক দেখি মন গৈছিলে আৰু শিক্ষয়িত্ৰী হ'ম ডাঙৰ হৈ শিক্ষয়িত্ৰী হ'ম ডাঙৰ হৈ ডাক্তৰ হ'ম কিন্তু এতিয়া মানে মই শিক্ষয়িত্ৰী বা ডাক্তৰ হ'ব নিবিচাৰোঁ মই গৰাকী সফল ভাল ডিজাইনাৰ হোৱাৰ বহুতখিনিয়ে আশা আছে এনেই আশা আছে তাৰপাছত চিলাই এম্ব্ৰইডাৰী এইবিলাক কৰিতো মই আজি দিনলৈকে ইমানখিনি সফল হৈছোৱেই ইয়াৰ উপৰিও মই বোৱা কটাও কৰিছিলোঁ দেই আগতে বোৱা কটাবিলাক ঘৰৰ প্ৰায়বিলাক কাম জানোৱেই তাৰোপৰি বোৱা কটা কৰিব পাৰিছিলোঁ বোৱা কটা কৰা বোৱা কটা সেইবিলাক শিকাৰ আৰু মোৰ মা তেওঁ যেতিয়া মই ছিক্স ছেভেন ইমানত পঢ়ি থাকোঁতে অৰ্থাৎ মই সৰু হৈ থাকোঁতে যেতিয়া মায়ে গামোচাত ফুল বাচি থাকে তাৰপিছত মেখেলা চাদৰত ফুল বাচি থাকে তেওঁক তেওঁৰ ওচৰতে মায়ে তাঁত বৈ থাকোঁতে মই তেওঁৰ ওচৰতে চকী এখন লৈ বহি আছিলোঁ বহি পিনি মই চাই থাকোঁ মায়ে কেনেকৈনো বয় মোৰো তেতিয়া ছিক্স ছেভেন পঢ়ি থাকোঁতে ছিক্স ছেভেনত পঢ়ি থাকোঁতে মোৰ মন আছিলে যে মায়েনো কেনেকৈ বয় মই কিয় ব'ব নোৱাৰিম মোৰোতো মন আছে ব'বলে ত' মাক মই শিকাই দিয়া মা শিকাই দিয়া মা কওঁ কিন্তু মায়ে মোক তেতিয়া পঢ়ি থকাৰ কাৰণে নিশিকায় তই এতিয়া পঢ়ি আছোঁ সৰু হৈ আছ ত' এতিয়া শিকিব নালাগে তাৰপিছত মই মায়ে হ'লেওতো মোৰ মানে তেতিয়া আগ্ৰহ বহুতখিনিয়ে আছিলে মোৰ বোৱা কটা কৰিবলৈ গামোচা ব'বলৈ মোৰ মন আছিলে তাৰপিছত মোৰ মায়ে যেতিয়া তাঁতখন বৈ থকাৰ পিছত কিবা কাম কৰিবলৈ ভিতৰলৈৈ সোমাই যায় তেতিয়া মই মনে মনে মাকোটো লৈ ব'বলৈ গৈছিলোঁ তাৰপিছত যেতিয়া সূতা ছিগে কেতিয়াবা পুতল ছিগে তাৰপিছত মাৰ গালি মাৰ এইবিলাক খাইছিলোঁ হ'লেও কিন্তু মোৰ কামটোৰ প্ৰতি ইমানে আগ্ৰহ আছিল যে মই মানে মা নথকা অৱস্থাত মনে মনে ব'বলৈ গৈছিলোঁ হ'লেও তাৰপিছত মই যেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ তেতিয়া মায়ে মোক ব'বলৈ শিকাই দিলে তাত ব'বলৈ মায়ে প্ৰথমতে মোক ৰুমাল এজুতি লগাই দিছিলে মই ৰুমাল তেতিয়া মোক বাৰখন ৰুমাল লগাই দিছিলে ত' ৰুমালখনতে মই প্ৰথমতে ব'বলৈ শিকিছিলোঁ তাৰপিছত মই ফুল বাচিবলৈ শিকিছিলোঁ গামোচাত গামোচা মায়ে ৰুমাল যুতি কটাৰ পিছত মোক গামোচা লগাই দিছিলে সৰু সৰুকৈ ফুল বাচিব পাৰিছিলোঁগে আৰু তেতিয়া মই তাৰপিছত মই নিজে মেখেলা চাদৰ গামোচা এইবিলাক বহুতখিনিয়ে ব'ব পাৰিছিলোঁ বহুতখিনিয়ে ব'ব পাৰিছিলোঁ আৰু বৰ্তমান সময়ত যিহেতু মই চিলাই এইবিলাক কৰি থাকোঁ নহ্ ত' মই বোৱা কটা এইবোৰ কৰিবলৈ ইমানখিনি সময় নাপাওঁ তথাপিও মায়েতো আজিকালি বয়স হৈ আহিছেতো চকুৰে ভালকৈ নেদেখে সেইকাৰণে ফুল বচা কামবিলাক নকৰে ত' উকাকৈ মায়ে কিবা কিবি বয় আৰু ৰুমাল এইবিলাক চাদৰ তাদৰ মেখেলা চাদৰ এইবিলাক বৈ থাকে ত' মাকে কেতিয়াবা সহায় কৰি দিওঁ আৰু তাৰপিছত বোৱা কটা আচলতে এইবিলাক আৰু চিলাই এইবিলাক যাৰ আগ্ৰহ আছে তেওঁ কৰিব লাগে কাৰণ এইবিলাক কৰিও বৰ্তমান সময়ত মানুহে বহুতখিনি স্বাৱলম্বীয়ে হ'ব পাৰে বোৱা কটা কৰি গামোচা ৰুমাল এইবিলাক বৈ বৰ্তমান সময়তো এইবিলাক এখন বহুতে দাম বুলিয়ে ক'ব পাৰি এখন গামোচা যদি ধুনীয়াকৈ ফুল বাছে সেই গামোচাখনৰ দাম পাঁচশ ছশ তাৰপিছত উকা চাদৰ এখনৰ নাম আঢ়ৈশ ত' এইবিলাক বৈ পিনি বৈ বিকিও মানুহে বহুতখিনিয়ে স্বাৱলম্বী হ'ব পাৰে তাৰপিছত মই আচলতে হাই ছেকেণ্ডেৰী পঢ়াৰ পৰাই যেতিয়া বৈছিলোঁ তেতিয়াৰ পৰাই এতিয়ালৈকে মই বহুতখিনি গামোচা ৰুমাল তাৰপিছত মেখেলা চাদৰ এইবিলাক বহুতখিনিয়ে বৈ থৈছোঁ তাৰপিছত গামোচাবিলাক আচলতে বওতে বহুখিনিয়ে সময় লাগে মই যেতিয়াই আজৰি পাওঁ তেতিয়াই এইবিলাক বওঁ বওঁ পঢ়া বয়সততো ইমানখিনি সময় নহয় ত' মই যেতিয়া বি এ পঢ়ি শেষ হ'ল নহ্ মই তেতিয়া এইবিলাক কাম কৰিবলৈ বেছিয়ে সময় পাওঁ তাৰপিছত আচলতে মানুহ স্বাৱলম্বী হ'ব লাগে আমি চাকৰিমুখীয়েই নহয় নিজেই নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ আচলতে এইবিলাকেই আমাৰ সোণালী সুযোগ এইবিলাকেই আমাৰ চিলাই ঊল গুঠা বোৱা কটা এইবিলাকেই আচলতে আমাৰ কাৰণে বহুত প্ৰেৰণাদায়ক কাম এইবিলাক কৰিও আমি বৰ্তমান সময়ত এগৰাকী সফল ব্যৱসায়ী হ'ব পাৰোঁ ত' চাকৰি কৰিলে নিজৰ জীৱনটো যিমানখিনি সুখী হ'ব এইবিলাক কাম কৰি মানুহে বেছিয়ে সুখী হ'ব পাৰে যিহেতু মই চিলাই ঊল গুঠা তাৰপিছত বোৱা কটা সেইবিলাক কৰি ভাল পাওঁ ত' মোৰ কাৰণে কামটো ইমান মানে আমনিদায়ক বা কষ্টকৰ কাম নহয় কামটো মোৰ শেষ কৰি শেষ কৰিবলৈ বেছি মানে শেষ কৰিয়েই মোৰ তাৰ ফিনিচিংটো চাবলৈ মোৰ বহুতেই বেছি আগ্ৰহ ত' এনেকেই আজি ইমানখিনি মোৰ আগ্ৰহ ইমানখিনি হেঁপাহৰ কাৰণে চিলাই এম্ব্ৰইডাৰী মেখেলা চাদৰ বিকি মই আজি ইমানখিনি সফল হ'ব পাৰিছোঁ